হেল্ল' বিশ্বনাথ চিভিল হস্পিতাল হয়নে বাৰু হয় মই নিলোৎপল শইকিয়াই কৈছিলোঁ মই এই পৰা কৈছিলোঁ মোৰ আচলতে মাৰ আপোনাৰ ককালৰ বিষ হয় অলপ চ' মই মানে অৰ্থ'পেডিক ডক্টৰ এজনক দেখুৱাম বুলি ভাবি আছিলোঁ অঁ ডক্টৰ কোন ডক্টৰ দেখুৱালে ভাল হ'ব বাৰু অঁ অঁ অঁ অঁ হয় নেকি ছাৰ ছাৰ এনে কেইটা কেইটা ব বজাত বহে মানে কেতিয়া কেতিয়া বহে আচ্ছা দুটামান অঁ হয় নেকি দুটামান বজাৰ পৰা ন পিছবেলা বহে মানে অঁ আচ্ছা আচ্ছা আচ্ছা এনে আপোনালোকৰ লেবৰেটৰী আছে ন লগতে

আচ্ছা আচ্ছা অঁ অঁ অঁ হয় নেকি আচ্ছা এনে হেৰি ফিজটো কেনেকুৱা হ'ব বাৰু ছাৰৰ দেখুৱাব গ'লে অঁ হয় নেকি আচ্ছা আচ্ছা আচ্ছা অঁ এনে ছাৰৰ ছাৰৰ নম্বৰটো পাম নেকি বাৰু মই এনে এপাক সুধি ল'ব পাৰিলোঁহেতেন তেতিয়া আচ্ছা আচ্ছা হয় নেকি বাৰু নম্বৰটো দিবচোন মই এপাক ছাৰকো সুধি ল'ম অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আৰু এনে আপোনাৰ হেৰি এক্স ৰে বা আল্ট্ৰাচাউণ্ড কৰিব হ'লে য'তে তাত খৰচা কিমানমানকৈ পৰে বাৰু অঁ অঁ অঁ হয় নেকি অঁ অঁ আচ্ছা আচ্ছা এতিয়া কাইলৈ কাইলৈ কাইলৈ যদি মই লৈ যাওঁ তেতিয়াহ'লে পাম ন ছাৰক অঁ অঁ অঁ অঁ অঁ ঠিক আছে এনে ফোনতে নাম চাম লিখোৱা তেনেকুৱা ধৰণৰ কিবা আছে নেকি প্ৰচেছ অঁ অঁ ঠিক আছে হ'ব দিয়ক মই কাইলৈ দেৰটামানত গৈ আছোঁ তেতিয়াহ'লে